হেল্লো মই জুহী বাইলুঙে কৈছোঁ বৰদলৈ নগৰৰ পৰা এইটো বি এল ছিক্স ফুড কৰ্ণাৰত লাগিছেনে মই ছুইগী এপছৰ পৰা অৰ্ডাৰ দিছিলোঁ ফ্ৰাইড ৰাইচ এতিয়ালৈকে অহা নাই বহুত সময় হ'ল ইমান সময় ৰৈ আছোঁ মই তাৰপিছত আপোনাৰ কিবা ভুল হ'ল নেকি মানে এড্ৰেছত ভুল হৈছে নেকি কি ভুল হৈছে আকৌ নতুনকৈ লৈ লওক ভালকৈ তাৰপিছত আৰু মই মানে এফালে ওলাই আহিছোঁ আপুনি যদি মোক নাপায় মানে মোৰ ঘৰৰ কাৰোবাক পালে দি দিব তাতে ঠিক আছে আৰু ইমান সময় হৈছে অলপ সোনকালে কৰিব লাগে